অ' দাদা চিনি পাইছে নেকি মই চাহিলে কৈছোঁ দাদা বাকী ভালনে আছো দিয়ক দাদা দাদা মই আপোনাক বিশেষ এটা কামত ফো হেল্ল' অ' দাদা শুনা পাইছেনে আচ্ছা মই আপোনাক বিশেষ এটা কামত ফোন কৰিলোঁ মানে আপোনাৰ পৰিয়ালটোটো ডাঙৰ পৰিয়াল যৌথ পৰিয়াল আপুনি মোৰ পৰাই মোৰ পৰাই চবজিবোৰ লৈ থাকে মানে এইবাৰ নতুনকৈ চহৰৰ পৰা এক চবজি আহিছিল চ' অলপ অফাৰ চলি আছে সেইকাৰণে আপোনাক ফোন কৰিলোঁ ঘৰত লাগা আছিল নেকি বাৰু বিশেষ অফাৰো চলি আছে মানে মোৰ তাত কোমোৰা আহিছে জিকা আহিছে ভোল আহিছে আৰু ওলকবি আহিছে মানে ফ্ৰেছ এইবিলাক কোনো মানে ঘৰত উৎপাদন কৰা মানে ডাইৰেক্ট মানুহৰ পৰা আহিছে মানে ইয়াত কোনো হেৰি নাই মানে ব্ৰকাৰ নাই অ' চব ফ্ৰেছ আহিছে নাই নাই নাই অৰ্গেনিক নহয় একদম ফ্ৰেছ আহিছে নাই দাদা অফাৰ চলি আছে যদি আপুনি আমাৰ পৰা পাঁচ কিলো চবজি কিনে লয় আমি আধা কিলো আপোনাক ফ্ৰী দিম আৰু লগতে আপোনাৰ চাৰ্জটো আমি দি দিম ঠিক আছে দাদা ত' আপোনাৰ কাৰণে পেক কৰি দিম নেকি ঠিক আছে দাদা ঠিক আছে ঠিক আছে ৰাখিছো দিয়ক